হেল্ল' লাৱণ্য গেছ এজেঞ্চি হয়নে অঁ মই যোৰহাটৰ পৰা কৈছিলোঁ সাগৰিকা দত্তই অঁ মই মানে মোৰ গেছ চিলিণ্ডাৰৰ ডেলিভাৰী ঠিকনাটো আপডেট কৰিবৰ বাবে আপোনালৈ ফোন কৰিছিলোঁ অঁ মই কামৰ বাবে ধেমাজিৰ পৰা যোৰহাটলৈ আহিলোঁ এতিয়া নতুন ঠা নতুন ঠাইত গেছ চিলিণ্ডাৰৰ বাবে মোক অলপ অসুবিধা হৈছে সেইকাৰণে ভাবিলোঁ চিলিণ্ডাৰটো আপডেট কৰি লওঁ সেইকাৰণে আপডেট কৰিবলৈ ফোন কৰিলোঁ আপোনালৈ অঁ আপুনি আপডেট কৰিব পাৰিব নহয় অঁ ঠিক আছে তেন্তে মোৰ গ্ৰাহক আইডি টো লৈ লওক অঁ মোৰ গ্ৰাহক আইডি হৈছে থ্ৰী নাইন ছিক্স ফ'ৰ জিৰ' ওৱান ফাইভ নাইন অঁ আৰু মোৰ নতুন ঠিকনা হৈছে চৰাইবাহী গোহাঁই গাঁও ডাকঘৰ চৰাইবাহী পিনক'ড পিনক'ডটো হৈছে ছেভেন এইট ফাইভ ছিক্স ওৱান ছিক্স যোৰহাট জিলা অঁ ঠিক আছে এতিয়া আপুনি আপডেটটো সোনকালে কৰি দিব হ'ব ৰাখিছোঁ তেন্তে